সেইখনতে আমি কি কৰোঁ প্ৰতি বছৰে মানে এক জানুৱাৰীতে কি হয় খানাটো খাওঁ মানে আৰু মানে খাই ধুনীয়া লাগে লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত যাওঁ ধুনীয়াকৈ নদীৰ পাৰত বহোঁ আৰু বিশেষকৈ মাংস বা মাছে আমিবোৰে পিকনিক খাবলৈ যোৱা হয় আৰু লগৰ ল'ৰা ছোৱালীবিলাকো ধুনীয়াকৈ হাঁহি ফুৰ্ত্তিৰে খানাটো খোৱা হয় আৰু তেনেকৈ নাচোঁ আহোঁতে একদম পূৰা হুূলস্থুল কৰি নাচি বাগি আহোঁ আৰু যেতিয়া মই ডাঙৰ হৈছোঁ বা কলেজত পঢ়িছোঁ তেতিয়া মোৰ লগৰ বান্ধৱী ফ্ৰেণ্ডসোপাৰ লগত মানে ক'ত গৈছিলোঁ এইফালে তপাতলিত গৈছিলোঁ গুৱাহাটী চিৰিয়াখানা আদিবোৰ চাইছোঁ চাই ধুনীয়াকৈ আকৌ এইফালে তপাতলীত যেতিয়া যাওঁ

তাৰ বাহিৰে তাৰ পাছত ভাত যেতিয়া আমাৰ ভাত হোৱা নাই বা হোৱালৈকে তেনেকৈ আছোঁ যেতিয়া হৈছে ধুনীয়াকৈ খাই মেলি বন্ধু বান্ধৱীসোপাৰ লগত আৰু ৰাতি সাতটামান বাজিলে আমাৰ ঘৰ পোৱালৈ সাতটামান বাজি গৈছে তেতিয়া একদম বহুত ভাল লাগিছে লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত আৰু প্ৰতি বছৰেই খাওঁ বাৰু এক জানুৱাৰীত বেছি খোৱা হয় এতিয়া যিহেতু এতিয়া বিয়া হ'লোঁ মানুহজনে এতিয়া লৈ যায় বাৰু প্ৰতি বছৰে আহিলে ভাল লাগে বিশেষকৈ গুৱাহাটীতো বহুত জেগা আছে

ইফালে চনকাতো গৈছোঁ তাতো ধুনীয়া লাগে ভাল লাগে ঠাইবোৰ দেখি তাত ধুনীয়াকৈ বালিয়ে মানে মৰুভূমিৰ নিচিনা দেখে আৰু ধুনীয়া লাগে আৰু তেনেকুৱা বহুত ঠাইতো গৈছোঁ হাজবেণ্ডে লৈ লৈ গৈছে বাৰু ইফালে গৈছোঁ এইফালে শিৱসাগৰত গৈছিলোঁ শিৱসাগৰত যাওঁতেও ধুনীয়া লাগিছে আমি এনেকুৱা মন্দিৰ এটাতে আছিলোঁ ৰাতি

আৰু এনেকুৱা ভাল লাগিছে মানে শিৱসাগৰত বহুত চাবলগা ঠায়ে আছে বাৰু বহুত চাইছোঁ শিৱ দৌল চাইছোঁ জয় দৌল চাইছোঁ তাৰপাছত ৰংঘৰ চাইছোঁ কাৰেংঘৰ চাইছোঁ এইবোৰ মানে চাই ধুনীয়া লাগিছে মানে একে ইমান ধুনীয়া লাগে ৰংঘৰ চাইতো বহুত ভালেই লাগে তাৰ আমি সদায় দেখিয়েই থাকোঁ টিভিতেই বা হওক ম'বাইলতে হওক চায়েই থাকোঁ সেইবোৰ চাই আহিছোঁ লগতে আমি তাত যাওঁতে গোটেইবোৰ মানে কি হৈছে যি হুূলস্থুল কৰি গৈছোঁ গাড়ী ভিতৰত বা আহোঁতেও বহুত ভাল লাগিছে গোটেইবোৰ মানুহ যিহেতু গৈছোঁ আহোঁতে ধুনীয়াকৈ গান বাজনা লগাই নাচি বাগি আহিছোঁ আৰু তাৰ বাহিৰেও তাত মানে বহুত ভাল লাগিছে আমি দুদিনমান আছোঁ দুই তিনিদিন অহা দিনালৈ তিনিদিনেই হৈছে বাৰু

বৰ্তাহঁত বা ভণ্টি এনেকৈ বহুত গাঁও গোটেই গাঁৱৰ ল'ৰা ছোৱালীয়ে আৰু এনেকৈ মাক দেউতাকহঁতো লগত লৈ লৈ গৈছে কিন্তু যিহেতু আমি তলাতল ঘৰতো গৈছিলোঁ তেতিয়া মানে এই তলা বন্ধই হৈ আছিল বাৰু তলাতল ঘৰটো বাহিৰৰপৰাই চাই পেলাই আহিছোঁ আৰু তাৰ বাহিৰে তাৰপাছত দোকানত সোমাইছোঁ ধুনীয়াক কিবাকিবি খাইছোঁ আৰু এঠাইত যাই পেলাই এনেকৈ খানা বনাই ধুনীয়াকৈ বনভোজ বনাই কৰি খাই বৈ সকলোৱে এনেকৈ আহিছোঁ

আৰু এতিয়ালৈ আৰু অহা বছৰলৈ যাম বুলি ভাবি আছোঁ তেনেকৈ পিকনিকত মানে সঁচাকৈয়ে বহুত ভাল লাগে